গছ ৰুবলৈ পলসুৱা মাটি মৌ বালিয়া পলসুৱা মাটি হ'লে গছবিলাক মানে ৰুলে ভাল হয় আৰু আমি আমি তেনেকুৱা পলসুৱা মাটিতে ৰুওঁ আৰু গছবোৰ ৰুলে সাৰৰ ব্যৱহাৰ আমি নকৰোঁৱেই বেলেগ সাৰ পলসুৱা মাটি যদি হয় তেতিয়াহ'লে গছবিলাক অতি সোনকালে চেহেৰা পাতিও ভাল হয় আৰু অতি সোনকালে ডাঙৰো হৈ আহে বিশেষকৈ চেগুন গমাৰি এ শিলিখা সোণাৰু এইবিলাক গছ বা কদম গছ এইবিলাক লগালে মানে পলসুৱা মাটিতে লগাব লাগে তেতিয়াহে অকণমান মানে সোনকালে ডাঙৰ হয় আৰু গছবিলাক চাই চেহেৰাবিলাকো ভাল হয় আপুনি যদি মানে শিমলু লগাব পাৰে শিমলু গছো সোনকালে ভাল হয় পুলিবিলাক লগোৱা বহু কথা আছে আৰু গছবিলাক ডাঙৰ ওখ কৰিবলৈ হ'লে অলপ মানে তেনেও মানে ছয় সাত ফুটৰ আঁতৰে আঁতৰে গছবিলাক লগাব লাগে গছবিলাক লগালে তেতিয়া গছবিলাক মানে সাৰ জাবৰবিলাকো নিজে ল'বলৈ ভাল পায় মাটিৰপৰা আৰু এই গছবিলাক লগালেও আচলতে অকণমান ঢাপ তুলি তুলি লগালে বেছি ভাল হয় লাইন কৰি কৰি ঢাপ তুলি তুলি যদি আপুনি লাইন কৰি কৰি যদি আপুনি গছবিলাক লগায় চেগুন গছ চেচু গছ গমাৰি গছ তেতিয়া অলপ সোনকালে ডাঙৰ হয় গুৰিত পানীটো জমা হ'বলৈ দিব নালাগে গুৰিত পানী জমা হ'লেই গছবিলাকৰ মানে চেগুন গছৰ কাৰণে একেবাৰে বেয়া উপযোগী নহয় আৰু চেগুন গছ অকণমান ঢাপ মাৰি ওখকৈ লগাই দিলে ভাল হয় নহ'লে পানী যদি জমা হয় তাত চেগুন গছবিলাক সোনকালে মৰি যায় আৰু গমাৰি গছৰ কাৰণে গমাৰি গছৰ ইমান হেৰি নাই ধৰক চেচু গছবিলাকতো বেছি সৰি থাকে এইবিলাক চেচু গছৰ অকণমান ধৰক লগালেও তেও পানীত মানে অকণমান মানে হেৰি হয় হ'লেও মানে তেও বাচি থাকে থাকিলেও তেওঁ বেমাৰটো বেছি তেও সেই বেমাৰ বিলাকত আপুনি চূণ প্ৰয়োগ কৰিবলগীয়া হয় চূণ তুন যদি আপুনি ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে চেচু গছত পোকটো নালাগে আৰু চেচু গছতো পানী দুনিটো লয় হ'লে ওখ ঠাইত লগোৱাটো ভাল সদায় চেগুন গছ ওখ ঠাইতে লগাব লাগে আৰু তাত পানী জমা হৈ থাকিবলৈ নেলাগে